ধৰ্মীয় উৎসৱসমূহত আমাৰ যি নাম কীৰ্তন হয় নাম কীৰ্তনত প্ৰসাদ দিয়ে প্ৰসাদত বুট মগু আৰু ফল এইবিলাক ভগৱানক অৰ্পণ কৰা হয় আৰু প্ৰসাদত আমি জনা মতে আৰু মানে জনা মানে যি শুনিছো আৰু প্ৰথমটো আজিৰ পৰা প্ৰায় ছয়শ সাতশ বছৰৰ আগত যেতিয়া এই শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন পুথি এইবিলাক প্ৰচাৰ চলাইছিল প্ৰচাৰ চলাওঁতে কোৱা গৈছিল যে অকল মুগ মুগ যোনটো আছে অলক মুগটোহে প্ৰসাদ হিচাপে মানে প্ৰসাদ দিছিল পিছত পিছত এইটো টাইম পিছত টাইম হেৰি কৰি অলপ ছেইঞ্জ কৰা হ'ল বুট এইবিলাক এড কৰা বুলি আমাৰ আইতাহঁতে যিখিনি কয় আগত অকল মুগ মুগ দিছিল প্ৰসাদত মুগ অকল প্ৰসাদ হিচাপে দিছিল এতিয়া যিহেতু এতিয়া প্ৰসাদত বুট মুগ লগত কিছুমানে ডালিমো সৰু সৰুকে কাটি দি দিয়ে প্ৰসাদটো মিঠা হ'বৰ কাৰণে আৰু এইটো আমাৰ প্ৰথমতে প্ৰসাদ ফল মূল দি দিয়ে তাৰপিছত যিহেতু কেতিয়াবা কীৰ্তন পাঠ এইবিলাক দীঘলীয়া হ'লে অন্ন মানে ভাত ভাত আৰু এইটো যোগাৰ কৰা হয় ভকতবিলাকৰ কাৰণে কিন্তু এটা কথা এইটো জানো যে আমাৰ যোনবিলাক ধৰ্মীয় অনুষ্ঠান হয় তাত নিৰামিচ ভাত নিৰামিচ ব্যৱহাৰ হয় আৰু কোৱা যায় যে যিহেতু ভকতবিলাকে এখন ভগৱানৰ শাস্ত্ৰ এখন পঢ়ে শাস্ত্ৰ পঢ়া জেগাত কেতিয়াও কোনো ধৰক জীৱ হত্যা বা এইবিলাক সিমান এইবালাক মানে ছাপৰ্ট নকৰে আৰু কথাটো মোৰো হয় যেন লাগে কাৰণ কি আপুনি যেতিয়া আমি ভাত খাই খাব পাৰে কিন্তু আমাৰ দৈনন্দিন স্থানবিলাকত যোনবিলাক আমাৰ ভকতসকলে কৰে এই নিৰামিচ ভাতৰ আয়োজন কৰা হয় আৰু বাকী যোনবিলাক ধৰ্মীয় অনুষ্ঠান আছে পূজা পূজাবিলাকত মই যাওঁ তাৰেও প্ৰসাদ শ্ৰসাদ খাই ভাল পাওঁ মিঠা মিঠাই মিঠাই দিয়ে প্ৰসাদ দিয়ে পায়স দিয়ে আমাৰ সত্যনাৰায়ণ পূজাবিলাকত ঘোল দিয়ে ঘোলটোত কল গাখীৰ ঘি এইবিলাক মিক্স কৰি বনোৱা আৰু যোনে বনাব জানে ভালকে এইবিলাক ভগৱানক অৰ্পণ কৰে তাৰপিছত মানুহবিলাকক যোনে যোনে পূজা চাব যায় খাব যায় চবকে বিতাই বিতৰণ কৰা হয়

ধৰ্মীয় অনুষ্ঠানত খাদ্য সামগ্ৰী বিশেষ সেইটোৱে আৰু কেতিয়াবা চাহৰো আয়োজন কৰা হয় যেতিয়া সময়ৰ অভাৱ হয় মানুহবিলাক যিহেতু ৰাতি খুব সময় চব ফিক্স থাকে ধৰক ৰাতিপুৱা টাইমতে কেতিয়াবা ধৰ্মীয় অনুষ্ঠানখিনি কৰি নটা দচটাৰ আগত চবে নিজৰ নিজৰ কামত ওলাই যাব লগা হয় কেতিয়াবা বন্ধৰ দিনত গধূলি সময়ত আবেলি সময়ত কেতিয়াবা অলপ অলপ কৰা হয় ত' ত' সেইটোৱে আৰু খাদ্য সামগ্রী এইবিলাকেই জড়িত থাকে বিশেষ ধৰ্মীয় অনুষ্ঠানত